ঘৰত পোহা চৰাইৰ বাবে কিছুমান সাধাৰণ প্ৰকাৰ খাদ্যসমূহ হ'ল যেনেকৈ ধৰি লওক কেঁচু কুমটি মাছ অন্যান্য পোক পতংগ ইহঁতক আৰু আৰু ধান ধান দিয়া হয় এইবিলাকে এইবিলাকে এই চৰাইৰ খাদ্য আৰু আৰু এই চৰাইবিধে এইবিলাকেই তেওঁলোকৰ খাদ্য প্ৰিয় খাদ্য আৰু আৰু এই আৰু এই চৰাইবিলাকে এইবিলাক খাবলৈও নাপালে সিহঁতৰ পেট নভৰে আৰু এইবিলাক দিবই লাগিব বিশেষকৈ পুহিলে মতে বাৰীত হওক বাৰীত ধৰি লওক পোক পতংগবিলাক পায় সেইবিলাক খায় মাছ ধৰি দিব লাগে মাছ খাই মাছ দিয়া হয় আৰু এইবিলাকেই খাই সিহঁতি ডাঙৰ দীঘল হয় আৰু এই সামগ্ৰীটো ওজন হ'বলৈ দানা দিব লাগিব তেতিয়া ওজন হ'ব আৰু দানা সেইটো কিনি আনিব লাগিব পহিলা ওজন পাবলৈ হ'লে দানা আনি কিনি ভালকৈ খোৱাব লাগিব আৰু ক'ৰবাৰপৰা পুখুৰীৰপৰা ধৰি লওক দি মাছ দিব লাগিব মাছ দিলে মাছ দিলে সোনকালে ডাঙৰ শকত হ'ব ভালকৈ খোৱালৈ এইবিলাকেই তেওঁলোকৰ খাদ্য আৰু এওঁলোকক পুখুৰীত নমাই দিবলৈও মাছ থকা মাছ ধৰি ধৰি খাব আৰু ধান দিব লাগিব ধান ৰাতিপুৱা দানা দিব লাগিব আৰু কিনি অনা দানাটো প্ৰায় অলপ ওজন পাবলৈ হ'লে কিনি অনা দানাটো প্ৰায় খোৱাব লাগিব